হেল্ল' কনচেণ্টা হয়নে বাৰু মই মানে ৰিচাৰ্জটো কৈছিলোঁ ফোনটো তাৰপিছত ৰিচাৰ্জটো এতিয়া দেখুওৱা নাই মেছেজ অহা নাই সেইটো কাৰণে মোৰ চিন্তা হৈ গৈছে মই আপোনালোকক নাম্বাৰটো দি দিছোঁ আপোনালোকে মোক চাই দিয়কচোন ৰিচাৰ্জটো হ'ল নে নাই হোৱা